মোৰ অঞ্চলত খেলুৱৈসকলে নিজৰ সময়সমূহ সপোনৰ ক্ৰীড়া খেলিবলৈ খেলিবৰ কাৰণে কি কি ধৰণৰ সন্মুখীন হৈ হ'বলৈ গৈছে যে ছাপোজ আজি ক্ৰিকেট খেলখনেই আমি আৰম্ভ কৰিলোঁ কিন্তু ক্ৰিকেট খেলখনৰ কাৰণে আমি কোনো এটা ফিল্ড পোৱা নাই চাফ চিকুণ ধৰণৰ ফিল্ড পোৱা নাই বা এনিথিং কোনোধৰণৰ সুবিধা পোৱা নাই যিটো মানে পিচ বা আমি বেলেগ পকাত খেলিব লগা হয় ছ' ক্ৰিকেট খেলিলে অলপ ছফ্ট লাইক ফিল্ড লাগিব ন ছ' যিটো মানে মানে আপোনাৰ বা মাটিত খেলিবলৈ সুবিধা হয় ছ' সেনেকৈ মানে কিছুমানত সুবিধাজনক নাই আজিকালি সবতে পকাৰ যদিও মানে খেলুৱৈসকলে মানে কিছু মানে অসুবিধাৰ সৃষ্টি হয় কাৰণ কিয় ড্ৰাইভ দিওঁতে বা কেটছিং কৰোঁতে অলপ মান ৰিস্ক থাকে সেইকাৰণে সিহঁতে মানে হাৰ্ড পিট্চত বল খেলাটো প্ৰেক্টিচ নাথাকে ছ' ঠাণ্ডাৰ দিনত বেছি প্ৰব্লেম হৈ যায় যেনেকৈ কিছু সন্মুখীনৰ সৃষ্টি হয় কিন্তু মানে সেই অঞ্চলটোত খেলৰ বাবে বাধা হ'ব নালাগে বা প্ৰত্যেকখন গাঁৱত আজি প্ৰত্যেকখন গাঁৱত আজি ফিল্ডৰ প্ৰয়োজন আছে বা কিছুমানৰ পাথাৰতে ক্ৰিকেট সাধাৰণতে পাতিব পাৰা যায় বা ভলিবল বা কেৰম অ' কেৰমৰ আচলতে একচুৱেলি মেইন এটা ক্লাব নাথাকে বা কিছুমান ধৰণৰ এই বহুত নানা ধৰণৰ প্ৰব্লেম আহি যায় এনেকৈ মানে প্ৰব্লেম ফেচ কৰিব লগা হয় যিটো প্ৰব্লেম মানে সাধাৰণতে কোনেও কৰিব খোজে মানে কৰিব নোখোজে তেনেকৈ প্ৰব্লেম মানে